গাৰ্ডেনিঙৰ বিষয়ে ক'বলৈ হ'লে আমাৰ তেনেকুৱা বিজ্ঞানসন্মত অভিজ্ঞতা নাই আমি নিজে ককাহঁতৰ পৰা দেখি শুনি এইবিলাক কৰি আছোঁ আমি আগতে সাৰ বুলি ক'লে গছ গছনিত জেনেৰেলি গৰুৰ গোবৰেই ব্যৱহাৰ কৰিছিলোঁ আজিকালি অৱশ্যে ৰাসায়নিক সাৰো ব্যৱহাৰ কৰা কৰা যায় কীট পতংগৰ পৰা বচাবলৈ হ'লে কীটনাশক দ্ৰব্য দিবলগীয়া হয় কেতিয়াবা গাৰ্ডেনিং কৰিবলৈ যোৱাৰ আগতে মাটিখিনি ভালদৰে চহাব লাগে চাফ চিকুণ কৰি তাত বন জংঘল একেবাৰে নোহোৱা কৰি তেনেকৈ ৰুলে আমি যি ফল মূলৰ গছ ৰুম বা ফুলৰ বাগিচা বনাম সেইবিলাক সোনকালে ডাঙৰ হয় আমি নিজৰ অভিজ্ঞতাৰে গাৰ্ডেনিং কৰি থাকোঁ কোনো কৃষি বিষয়াৰ লগত জড়িত নাই তেনেকৈ জড়িত নাই

মাটি জেনেৰেলি আমি কোৰেৰেই চহাওঁ অলপ চলপ মাটি আৰু বেছি মাটি থাকিলে হাল বাই চহাইছিলোঁ কিন্তু এতিয়া সময়ৰ লগে লগে হাল বোৱা গৰুও নোহোৱা হ'ল ট্ৰেক্টৰ হ'ল ট্ৰেক্টৰ অলপ মাটিত ট্ৰেক্টৰ ব্যৱহাৰ কৰিব নোৱাৰি ট্ৰেক্টৰ ব্যৱহাৰ কৰিব লাগিলে মাটি বেছি লাগে সেয়েহে কোৰেৰে আমি চহাই খেতি বাতি কৰোঁ গাৰ্ডেনিঙৰ বিষয়ে এইখিনিয়ে আৰু মই ক'লোঁ আৰু মোৰ অভিজ্ঞতা